মই যোগাসন কৰোঁতে প্ৰায় ত্ৰিছ পঁয়ত্ৰিছ মিনিট যোগাসন কৰোঁতে সময় খৰচ হয় এই যোগাসন মই প্ৰথম আজি অলপ দিনৰ আগতেই আমাক এজন মানুহে ব্যক্তিয়ে তেওঁ আমাৰ ৰাজহুৱা নামঘৰত শিকাইছিল প্ৰত্যেকদিনাই সাতটা বজাত তেওঁ শিকাবলৈ আহে আৰু এই যোগাসন কৰি আমি বহুতো উপকাৰিতা হৈছিলোঁ বহুতো গাৰ বিষ কোষ কমি গৈছিল এই যোগাসান এতিয়া বৰ্তমান আমি ঘৰত কৰোঁ প্ৰত্যেকদিনাই বিছ পঁচিছ মিনিট বা কেতিয়াবা তাতকৈ বেছিও কৰোঁ যোগাসন আমি ঘৰত ঢাৰি পাৰি তাত বহি লৈ যোগাসন কৰোঁ যোগাসন কৰিলে দেহৰ কাৰণে বহুত ভাল এই যোগাসন কৰি থাকিলে সদায় কৰিব লাগে যোগাসন কেন্দ্ৰ আছে আমাৰ টাউনত আছে আমি মহিলা দেখি তালৈ যাবলৈ অকণমান অসুবিধা হয় আমি সেইকাৰণে ওচৰতে আমি এনেকুৱা ব্যায়াম অনুষ্ঠান পাতিলে আমি তাত কৰিবলৈ যাওঁ তাত শিকোঁগৈ আমি ঘৰতো শিকোঁ এই এই ব্যায়াম ঘৰত প্ৰত্যেকদিনাই পোন্ধৰ বিছ মিনিটকৈ হ'লেও আমি যোগাসন কৰোঁ যোগাসন সদায় নিৰ্দিষ্ট এটা সময়ত কৰিব লাগে ৰাতিপুৱা শুই উঠি সূৰ্য নমস্কাৰ কৰি যোগাসন কৰিব লাগে